নমস্কাৰ নৱ প্ৰজন্মৰ মানে ম'বাইলৰ প্ৰতি আসক্তটোৱে একদম খুবেই বেয়া হৈছে আৰু বিশেষ কৰি লকডাউনৰ সময়ত যেথেন মানে ম'বাইলবিলাকক ব্যৱহাৰ কৰিব দিয়া হ'ল স্কুল কলেজত বা সৰু সৰু বাচ্ছাৰো স্কুল মানে ক্লাছবোৰ ম'বাইলত হ'ল তেতিয়াৰপৰা মানে এই বস্তুটো বেছি বাঢ়িছে ম'বাইলৰ প্ৰতি আকৰ্ষণটো বেছি হৈ গৈছে আগতে কম আছিল কিন্তু লকডাউনৰ পিছৰপৰা বহুত মানে হৈছে বহুত ক্ষতি হৈছে বহুত ক্ষতি কাৰণ সৰু সৰু বাচ্ছাবিলাকে কেথেনো তাৰমানে ভালটো আয়ত্ব কৰি নলয় পতকেন তাৰমানে বেয়াটোহে আয়ত্ব কৰে কাৰণ ম'বাইলত আজিকালি বহুত কিছু বেয়া আহে ভালত কৰি বেয়াটো বেছি আহে আৰু ধৰা হওক পতকেন তাৰমানে হাই কাইজাৰ ক্ষেত্ৰতো ম'বাইলটো ইউজ কৰে ম'বাইলটো বেয়া হাই কাইজা মানে কিবা কাজিয়া লাগিল পতকেন মানে ফোনত কোৱা গা হ'ল পতকেন তাৰমানে মানে শান্ত হ'বাক লগি নেদে আৰু ম'বাইলটোৰ কাৰণে লগে লগে মানে কাজিয়া আৰম্ভ হৈ যায় গতিকে ম'বাইলটো মোৰ ফালেদি যিমান ভাল সিমান বেয়া আৰু বিশেষকৈ নৱ প্ৰজন্মৰ কাৰণে ন ম'বাইলটো বহুত ক্ষতিকাৰক হৈ পৰিছে বৰ্তমান